প্ৰযুক্তিবিদ্য়াৰ উন্নতিয়ে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি তুলিছে ম'বাইল বা ইণ্টাৰনেটৰ ব্য়ৱহাৰে মই বহুখিনি বস্তু ঘৰতেই থাকি সহজভাৱে কৰিব পাৰিছোঁ যেনে ধৰক যিকোনো এখন চিনেমাৰ বাবে টিকেট বুকিং কৰা হোটেলত ক'ৰবাত থাকিবৰ বাবে টিকট বুকিং কৰা কাৰোবাক পে'মেণ্ট কৰা বজাৰ কৰা আদিসমূহ কাম কৰিবৰ বাবে এই ইণ্টাৰনেটে যথেষ্টখিনি সহায় কৰিছে তাৰ উপৰিও ইণ্টাৰনেটৰ জৰিয়তে মই বিশেষভাৱে ভালপোৱা বস্তুটোৱে হৈছে ই শিক্ষা জগতত যথেষ্টখিনি ভাল প্ৰভাৱ পেলাইছে বুলি মই ভাবোঁ মই বহুখিনি পঢ়া শুনাৰ কাম ইণ্টাৰনেটৰদ্বাৰাই কৰোঁ যিখিনি বস্তু মই বিদ্য়ালয়ত বা কলেজত গৈ পেলাই বুজি নাপাওঁ সেইখিনি বস্তু ইণ্টাৰনেটে বুজোৱাত মোক যথেষ্ট পৰিমাণে সহায় কৰিছে সেয়েহে মই ইণ্টাৰনেটক এটা ভাল ব্য়ৱস্থা বুলিয়েই ক'ব পাৰোঁ